অ শান্তনুদা অ ঘৰতে আছে ন' অ অ এই এটা কথা নহয় আমি এই আমাৰ এই গাঁৱৰ নদীখনৰ জানটো এইটো দলংখনৰ কাৰণে পঞ্চায়তলৈ যাব লাগিব

বুইছে ওলাব পঞ্চায়তলৈ যাবলৈ পঞ্চায়তত গৈ কথা পাতি আহিব লাগিব অ ঠিক আছে আৰু হেৰি কৰিব পাৰিলে আৰু আমাৰ দুই তিনিজনমান লগত লৈ যাম ন' মানুহ অ অলপ মানুহ লৈ যাব লাগিব তেতিয়া মানুহ লৈ যাব লাগিব আমি একেবাৰতে আৰু কি বাৰে পাৰোঁ এতিয়া ডেটটো ফিক্স কৰিব লাগিব যাবৰ কাৰণে পঞ্চায়তত হ'ব দিয়ক অহ হ'ব ৰাখক অহ